ডিঙিত কাহ হ'লে আমাৰ ঘৰুৱা দৰৱ হিচাপত আমি ব্যৱহাৰ কৰোঁ শেৱালি ফুলৰ পাত আনি বটি তাৰে ৰস উলিয়াই অলপ গৰম কৰি খালে ডিঙিৰ চৰচৰনি ভাল হয় আৰু গাঁৱলীয়া দৰৱ হিচাপে তুলসীৰ পাতৰ ৰস মানিমুনিৰ ৰস এইবিলাক বস্তু আমাৰ ডিঙিৰ চৰচৰণিৰ কাৰণে অতি উত্তম আৰু গৰমপানী দি মুখখন সদায় কুলি কৰি থাকিব লাগে তেনে কৰিলেও তাৰমানে ডিঙিত চৰচৰণি ভাল হয় সদায় গলত ডিঙিৰ চৰচৰণি হ'লে সদায় গলত কাপোৰ এখন মেৰিয়াই ল'ব লাগে